মই বহু দিনৰ পৰা এটা ফুৰিবলৈ যোৱা এটা প্ৰগ্ৰেম হাতত লৈ আছিলোঁ আৰু সেই প্ৰগ্ৰেমত মোৰ বহু কেইজন বন্ধুও জড়িত আছিল তেনেকেই সেই প্ৰগ্ৰেমটো অৱশেষত আমি সেই পাঁচজন বন্ধু ফুৰিবলৈ গ'লো ফুৰিবলৈ যাওঁতে আমি এডোখৰ ঠাই বিচাৰি পালোঁ সেই চা ঠাইডোখৰত গৈ পালোঁ গৈ যাওঁতে ঠিকেই আছিল কিন্তু সেই জেগাডোখৰত গৈ পোৱাৰ পাছত তাৰ যিটো সংস্কিতি আৰু তাৰ যিটো ভাষা সেই ভাষাৰ লগত আমাৰ যিটো ভাষা সেই ভাষাৰ ইমান এটা মিল নাই ইমান এটা বুলি ক'লেই নহয় কিন্তু তাত সম্পূৰ্ণভাৱে মিল নাই কাৰণ সেই জেগাডোখৰৰ মানুহৰ লগত মানুহৰ যিটো ভাষা সেই ভাষাটো আমি বুজি পোৱাত বহুতো অসুবিধাৰ সৃষ্টি হৈছিল গৈ পোৱাৰ লগে লগে আমি হোটেল এখনত কিবা এটা খাওঁ বুলি যাওঁতেই সেই হোটেলখনত দাদা কিবা খাবলৈ হ'ব নেকি বুলি সোধোতেই সেই ভাষাটো তেওঁলোকে বুজি পোৱা নাছিল আৰু যিহেতু তেওঁলোকে হিন্দী ভাষাও বুজি নাপায় আৰু তেওঁলোকে তেওঁলোকৰ থলুৱা ভাষাৰ বাহিৰে আন কোনো ভাষা বুজি নাপায় এনে খেত্তত অন্য কোনো ভাষা ব্যৱহাৰ কৰিও তেওঁলোকক আমি কোনো কথা বুজাব পৰা নাছিলো এনে খেত্তত আমাৰ সেই ঠাই ডোখৰত বসতি কৰিবলৈ আৰু সেই দিনকেইটা থাকিবলৈয়ো বহুত অসুবিধাৰ সৃষ্টি হৈছিল লগতে আমি যিহেতু সেই ঠাইডোখৰ ফুৰিম বুলি গৈছিলো সেই ঠাইডোখৰত ফুৰিবলৈ বহুতো অসুবিধাৰ সৃষ্টি হৈছিল কোনো গাড়ীৰ বুকিঙৰ ক্ষেত্ৰতো আমাৰ অসুবিধা হৈছিল আৰু তাত যিহেতু হোটেলত থাকিবলগীয়া হৈছিল সেই হোটেলৰ মালিকৰ লগতো আমি কথা পতাত বহুতো অসুবিধাৰ সৃষ্টি হৈছিল সেইদৰে আমি বহুত অসুবিধাৰে ঠাইডোখৰ ফুৰি আৰু তেওঁলোকৰ যিটো ভাষা সেই ভাষাৰো কি কিছু পৰিমাণে আমি তথ্য গ্ৰহণ কৰি আহিলোঁ